হেল্ল' আপুনি বাৰু ব্যস্ত হৈ আছে নেকি মই বৰ ডাঙৰ বিপদ এটাত পৰিলোঁ পাই মই ইয়াত এটা বৃত্তিৰ বাবে আৱেদন কৰিব বিচাৰিছোঁ যাৰ বাবে মোক শিক্ষাগত সকলো নথি পত্ৰৰ প্ৰয়োজন হৈছে সেই নথি পত্ৰসমূহ আকৌ পোন্ধৰ তাৰিখৰ ভিতৰতে জমা দিবলৈ কোৱা হৈছে মোৰ এই সকলো নথি পত্ৰসমূহ ঘৰত থাকি অহাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ ইয়াত যদি আপুনি আপোনাৰ সময়ৰ অকণমান অংশ মোক দি ডিজিলকাৰৰপৰা সেই নথি পত্ৰসমূহ বিচাৰি উলিওৱাত সহায় কৰে তেনেহ'লে মই বহুত উপকৃত হ'ম পাৰে যদি আপুনি সোনকালেই এই সহায়টো কৰি দিয়কচোন